হেল্ল' বাইদেউ এইটো নিউজ লাইভত ফোন লাগিছে নে অঁ বাইদেউ কি বুলি কয় অঁ বাইদেউ কি বুলি কয় কাইলৈ মানে আমি দীপৰ বিলত মানে মাছ মাৰিবলৈ যাম বুলি ভাবিছিলোঁ কি বুলি কয় আপুনি ভিডিঅ' এটা তুলি মানে নিউজত দি দিব পাৰিব নেকি আমি দহটামান বজাত যাম অঁ অঁ আচ্ছা ঠিক আছে অঁ তাকেই তাকেই হ'ব